অঁ ঐ হেৰি খটৰা মন্দিৰত যাব খুজিছিলোঁ যাবি নে তই অঁ ৰবিবাৰে যাম আৰু তেতিয়া হ'লে যোৱা ভাল হ'ব বেলেগ মানুহো বিচাৰোঁ আমি আৰু আমি অঁ গাড়ী এখন ধৰিলে আকৌ কেইটামান মানুহ বিচাৰিব লাগিব ওচৰৰ অঁ আচ্ছা এনেও নাযাওঁ দে খানা চানা খাম খানা চানা এই হোটেলত খাই ভাল নালাগিব খানা খাম দি তাতে পইচাটোতো আৰু অঁ অঁ গাড়ীও তাতে যাব বাচন বৰ্তনখিনিও লৈ যাওঁ আৰু তাতে ফিল্ডো থকা বুলি কৈছে মানুহবিলাকে ফিল্ডত খাব পাৰিম বেলেগ হ'লেও এনেকে অঁ কেই টকাকে পৰে তেেনকুৱা অঁ তেনেকুৱাকে তাৰমানে কেইটামান মানুহ তাৰমানে ফিটিং কৰিব লাগিব কালি ওলাম বিচাৰিম দে মানুহকেইটা অঁ আকৌ নিবিচাৰিলে আকৌ ক'ত গম পাব মানুহ বিচাৰি বিচাৰি যাব লাগিব সেইকাৰণে কালি দুইটা ৰাতিপুৱা ওলাম দে ওলাই পেলাই আৰু খানাৰ পইচাটোৱে খোৱাৰ পইচাটো যোগ কৰি বা গাড়ী ভাৰা তেনেকে কিমানখিনি পৰে হিচাপ কৰি পেলাই তিৰিকেইটাক কব লাগিব গাড়ীখনত বা কিমান মান পৰে আকৌ বেছি মানুহ গ'লে আকৌ বেটাৰী গাড়ী তিনিখনমানে নিব লাগিব দুখনত নধৰিব তিনিখনমান নিব লাগিব আকৌ অঁ আগতে মানুহকেইটা বিচাৰি লওঁ বিচাৰি লৈ পেলাই হেৰি কৰা

অঁ তাৰমানে বেছি যদি হয় তিনিখনমান কম হ'লে দুখনতে হ'ব অঁ বাইদেউ কালি বা পৰহি ন' অঁ আজি এতিয়া আৰু থওঁ